আমি উৎসৱত বহাগ বিহুৰ দিনাখন আমাৰ অসমীয়াৰ বিহুতোৱে প্ৰথম আমি বহাগ বিহুত আমি বিহুৰ দিনাখন ৰাতিপুৱা আমি জলপান খাওঁ জলপান খাই পেলাই জলপান মানে দৈ চিৰা মিঠৈ তাৰপিছত তেনেকৈ খাওঁ খাই পেলে দূপৰীয়া লুচি ভাজি বুটৰ দালি মটৰ ঘুগুনি তেনেকৈ খোৱা হয় ৰাতিলৈ আকৌ মাছ ভাত খাওঁ আমি কাৰণ আমি দিনটো ভাত নাখাওঁ বিহুৰ দিনাখন ৰাতিলৈ মাছ ভাত খাওঁ তাৰপিছত তেনেকৈ সকলোতে বিহুতে আমি খোৱা হয় তাৰপিছত তেনেকৈ মাঘৰ বিহুত আমি মোৱা আলু খাওঁ মোৱা আলু খালে বোলে ভাল বিহুৰ দিনাখন মোৱা আলু খাওঁ আৰু জুই ফুৱাওঁ বিহুৰ দিনাখন তাপিছত আকৌ ৰাতিলে তেনেকৈ ভাত ভাত খাওঁ মানে মাছেদি ভাত খাওঁ বা মাংস দি ভাত খাওঁ কাতি বিহুৰ দিনাখন আমি মাহ প্ৰসাদ দিওঁ সন্ধিয়া গোসাঁইৰ তলত তুলসী তলত তাৰপিছত আকৌ দিনটো জলপান খাওঁ জলপান খাই ৰুটি ভাজি এনেকৈ বনাওঁ মটৰ ঘুগুনি লুচি পায়স এনেকৈ খোৱা হয় আকৌ ৰাতিলৈ আমি আমাৰ অসমীয়া মানুহে ভাততো বেছিকৈ খাওঁ সেইকাৰণে ৰাতিলৈ আকৌ মাছ ভাত খোৱা সেয়াই আৰু